অসম ৰাজ্যখন আপোনাৰ বহুত জাতি জনজাতিৰ সমাহাৰ বুলি কোৱা হয় ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ হাজপাৰ বা গহনা গাঠৰি আপুনি বিচাৰি পাব কবলৈ গ'লে অসমীয়া বুলি ক'লে প্ৰথমতে আপোনাৰ মুগাৰ সাজ হওঁক পাটৰ সাজ হওঁক বা পাট মুগাৰ যোনবোৰ আপোনাৰ কয় সেইবোৰৰ সাজ লগতে বড়োসকল বুলি ক'লে আপোনাৰ হেৰি আহে দখনা আহে বড়োসকলৰ তাৰোপৰি যদি গহনাৰ ভিতৰত ক'ব যায় ঢোল বিৰি জোন বিৰি পকাৰ মনি গাম খাৰু খোপাত মাৰিবৰ কাৰণে ফুল আৰু আপোনাৰ যোনটো গগনা বুলি কয় সেনেকৈ বিভিন্ন বস্তু আহিব পাৰে